ঐ কংকন ক এই কি কৰিবি আৰু ঘৰতে আছোঁ গৰমত কি কথা ক'চোন অঁ যাব পাৰি ময়ো ঘৰত খুউব এটা কাম চাম একো নাই এনেই পৰি আছোঁ বিচনাতে ৰাতিপুৱাৰ পৰা যাব পাৰি বতৰটো ভালে ওলাবি মোৰ ওচৰত আছে এনেই জালখনহে আছে অকল এনেই জাকৈ চাকৈ সেইবোৰ নাই বৰশী এডাল আছে বাৰু অঁ অঁ তেন্তে ঠিকে আছে হেৰি বৰশীৰ কাৰণে খালি টোপ চোপ বনাবলে মোৰ এতিয়া সময় নাই বৰশী টোপটো বনাই অঁ বনাই বনাই পেলাই সেইটো লৈ ল আৰু কোনোবা যায় যদিও লগ ধৰ অকলে অকলে গৈনো কি ভাল লাগিব ন দুজন মানুহ অঁ ক নহ'লে অঁ ক নহ'লে ময়ো এইফালে চুমিহঁতক ক'ম কিবা খাবলে লৈ ল'বি নে কি দুপৰীয়া জলপান চলপান খাবলে কিবা লৈ ল'ব লাগিছিলে আকৌ ঘৰলৈ নাহো আৰু ভাত খাবলে অঁ আবেলিলৈকে যদি তিনিটা চাৰিটা লেকে থাকো তেন্তেহ'লে জলপানটো তাতে খাব লাগিব তই এটা কাম কৰিবি ভাতটো পানী দি থৈ দে এতিয়া অলপমান এঘন্টামান পানী দি থৈ দে ভাতটো লৈ ল'বি মই কালি সেই কঁঠাল এটা গুচোৱা আছিলে গুটিকেইটা শুকুৱাই থৈছিলোঁ কঁঠালগুটি কেইটা লৈ ল'ম অঁ থাল চাল কিবা এনে তই লৈ ল' আৰু অঁ চৰিয়া দুটা মই লৈ ল'ম এই কটাৰীহে লৈ আহিবি তই মোৰ কটাৰীখন খুউব এটা ধাৰ নাই অঁ কেইটামানত যাবি পিছে অঁ তই সেইফালে খবৰটো লৈ ল আৰু তাৰপিছত জনাবি আৰু মোক মাছ বা এতিয়া এনেও বাৰিষা চিজন মাছৰ উজান উঠিছেই চাগে ৰাতি সাঁজটো গোটাব পাৰিলেও ভাল ন' দে হ'ব দে অঁ তাতেই লগ পাম দে ওলাবি